আপুনি বিহুৰ পিঠা পনা বিহু বুলি ক'লে আচলতে ব'হাগ বিহু বুলি ক'লে কেনেধৰণে আয়োজন কৰে আগতীয়াকৈ আৰু আপোনাৰ ঘৰত আলহী আহে নে সেইসময়ত কেনেকুৱা ধৰণৰ মানে পৰিবেশৰ সন্মুখীন হয় অলপ কওকচোন তাৰ বিষয়ে